দীপ ট্ৰেভেল্ছ হয় ন' অঁ মই শিঙিমাৰীৰ পৰা কৈছিলোঁ বৰ্ণালী গগৈয়ে হয় মই বিছ মিনিটমানৰ আগত আপোনালোকৰ এজেঞ্চিৰ পৰা এখন কেব বুক কৰাইছিলোঁ মোৰ লোকেশ্যনলৈ কিন্তু কেবখনে টেন মিনিটছ দেখাই আছিলে কিন্তু এতিয়া অলৰেডি বিছ মিনিট হৈ গ'ল কিন্তু কেবখন আহি পোৱা নাই আৰু মই একদম ইমাৰ্জেঞ্চি মই স্কুল যাব লাগে সেইবাবে মই কেবখন কেনচেল কৰাইছোঁ মই বেলেগ এখন কেব বুক কৰাইছোঁ হয় ইমান দেৰি হোৱাৰ বাবে মই আপোনালোকৰ কেবখন কেনচেল কৰাইছোঁ